আমাৰ ঠাইসমূহৰ নাম হৈছে গড়মূৰ কমলাবাৰী পতিয়ৰী চামগুৰি পেয়াভাৰী বনগাঁও মেখেলিগাঁও দক্ষিণপাট শালমৰা কমাৰগাঁও ততয়া জেংৰাই ফুলনি পহুমৰা সোণাৰীআটি ৰঙাচাহী পকাজৰা পুৰণিবাৰী ইত্যাদি